অঁ মানুহেতো সবেই খাই বৈ জীয়াই থাকিব লাগিব তাৰে খাই বৈ জীয়াই থকা মানে খাদ্যৰো কথা আছে আমাৰ স্বাস্থ্যটো ভালে থাকিবলৈ হ'লে আমি যদি ঘৰতে আমাৰ কৰা দুজোপা সৌ শাক পাচলি লাই মূলা পৰা ধৰি লৈ সেইখিনি খাওঁ বা ঘৰতে কৰা লাও এজোপা কৰিলোঁ তাৰ যদি লাও আমাৰ ঘৰতে কৰা লাওটো খাওঁ তেনেকৈ সৌ ঘৰত আমি গৰু পুহিছোঁ আমাৰ গাখীৰকণো খাই পাইছোঁ গাখীৰকণ খাইছোঁ বা তেনেকৈ সৌ ফিচাৰীটো আছে ফিচাৰী নোহোৱাত আমাৰ বিল বগোৱা আছে বিলৰ মাছ এটা এটি এইটো চৰণীয়া মাছ মুকলি পথাৰ বিলৰ মাছ তাতো ফিচাৰীৰ মাছটোতকৈও ভিটামিনটো বেছি পায় আৰু গতিকে স্বাস্থ্যটো ভালে থাকিবলৈ হ'লে সদায় আমাক নিজে যিখিনি আমি উৎপন্ন কৰোঁ নিজে ঘৰত যিখিনি কৰোঁ শাক পাচলিৰ পৰা ধৰি লৈ সেইখিনিয়ে খাব লাগিব আৰু দোকানৰ বস্তু আজিকালি সব ভেজাল সাৰ দিয়া বস্তু আজিকালি বেপাৰীয়ে নিজৰ ইনকামৰ খাতিৰত ক'ব আৰু আমাকে ক'ব আমি বজাৰলৈ যেতিয়া যাম এইটো সাৰ দি দিয়া নহয় দাদা লৈ যাওক কিন্তু সেইটো কথা নহয় আমি নিজেই চিন্তা কৰিব লাগিব সাৰ দিয়ানে নিদিয়া গতিকে বিশ্বাসটো নাই নিজে চলিবৰ খাতিৰত বেপাৰী এজনে সেইখিনি ক'বই গতিকে আমি নিজেই সেইকাৰণে আমি নিজেই ঘৰতে শাক পাচলি কৰোঁ প্ৰায় আমি নিজৰ ঘৰত উৎপন্ন বস্তুটোহে খাওঁ আজি ৰঙালাও জাতিলাও টাইমত সেইখিনি কৰিলোঁ এতিয়া বাৰিষাৰ দিনত আমাৰ কোমোৰাটো থাকে ঘৰতে কৰা ৰঙালাও থাকে তেনেকৈ সেইখিনি ব্যৱহাৰ কৰোঁ বা মাটিমাহ ক'লামাহ এনেকুৱাবিলাক খৰালিমহীয়া কৰা হয় তেনেকুৱাও থাকে আৰু নকৰিলেও আমাৰ যিখিনি মাছ পুঠিৰ পৰা ধৰি লৈ ঘৰত আমি যিখিনি পাওঁ সৰু মাছ হ'লেও আমি নিজে ধৰিহে খাওঁ প্ৰায়ে কেতিয়াবা আলহী দুলহী আহিলে ঘৰত যদি মাছ পুঠি নাথাকে তেতিয়া ক'ৰবাত কেনেবাকৈ এসাজ কিনা মাছ পৰে আৰু কিন্তু তেনেকৈ আমি কিনা বস্তু তেনেকৈ নেখাওঁ মুঠতে ঘৰৰ

আৰু মিঠাতেলটো মিলৰ মিঠাতেলেই আনো বাৰু আৰু ইফালেদি দাইলটো কিনাত পৰে বাৰু কেতিয়াবা মচুৰ দাইলটো আমাৰ মচুৰ দাইলৰ খেতিটো কৰিবলৈ মাটিটো অলপ অসুবিধা গতিকে অন্যান্য বস্তু আমাৰ কিনা বস্তু ইহেলে গুৰ চেনী এইখিনি কুঁহিয়াৰ খেতিটো প্ৰায় কিছুমান মানুহে প্ৰায় কুঁহিয়াৰ কৰে দুই এঘৰে নকৰিলেও বা গাঁওখনত দুই তিনিঘৰ মানুহৰ কুঁহিয়াৰ খেতি থাকে তেনেকৈ প্ৰায় ঘৰুৱা তেওঁলোকৰ পৰা নেপালেও বজাৰত ঘৰুৱা গুৰ পায় তেনেকৈ প্ৰায় খোৱাত পৰে ইহেলে চেনীটো দোকানৰ পৰা কিনাত পৰে এনেকৈয়ে কিছুমান বস্তু কিনাত পৰে শতকৰা এশৰ ভিতৰত আমাৰ দহটামান বস্তু বাৰু দোকানৰ পৰা অনাত পৰে আৰু ইহেলে নব্বৈটা ঘৰৰ বস্তু তেনেকৈয়ে আমি চলোঁ আৰু স্বাস্থ্যটো ভালে থাকিবলৈ হ'লে প্ৰায়ে নিজৰ ঘৰৰ বস্তু খাব লাগিব আৰু ৰাগীয়াল বস্তুৰ পৰা মানে বিৰত থাকিব লাগিব ৰাগীয়াল কি আজি কালি অনেক ধৰণৰ মানুহে খুব মদ চদ খাবলৈ লৈছে বা মদ খায় এইবিলাক দোকানীয়ে হওক বা ঘৰুৱাই হওক বা আৰু সেইবিলাক টিভিয়ে চিভিয়ে দেখোঁ সেইবিলাক ড্ৰাগছনে কি সেইটো খায় আৰু গতিকে সেইবিলাক মাৰাত্মক বস্তু মাৰাত্মক বস্তুবিলাকৰ পৰা বিৰত থাকিব লাগিব সেইখিনি ব্যৱহাৰ কৰিব নালাগে আৰু ইহেলে যিখিনি আমাৰ ঘৰত কৰা বস্তু সেইখিনিকে খাব লাগিব আৰু গাখীৰপানী প্ৰায় গাখীৰটো খাব লাগে মানুহে আৰু তাৰ বাহিৰতে কেতিয়াবা যদি কিবা অসুখ বিসুখ মানুহৰ জীৱনত থাকিবই আৰু কিবা এটা জ্বৰ পানীলগা বা অন্যান্য অসুখ হ'ব কিন্তু হোৱাৰ লগে লগে আমি নিজে সেইখিনি দৰৱ ব্যৱহাৰ নকৰি আমাৰ ওচৰত স্বাস্থ্যকেন্দ্ৰ আছে তালৈ যাব লাগে ডাক্টৰক দেখুৱাই মিলি হেৰি কৰিলে তেওঁলোকে পৰামৰ্শ দিব বা চিকিৎসা কৰিবলগীয়া হ'লে কৰিব গতিকে ভাল হ'ব যদি নিজে আমি দৰৱ এটা তৈয়াৰ কৰি খাওঁ বা আমি এলাহত নাযাওঁ চিকিৎসালয়লৈ তেতিয়া অসুখটো বেছি হ'বগৈ এ গৈ পেলাই তেতিয়া মানুহ কিছুমানৰ স্বাস্থ্যও বেয়া হয় কিছুমানৰ অনুযায়ী মৃত্যুমুখতো পৰিবলৈ আছে গতিকে আমি তেনেকুৱাবিলাক বাৰু নকৰোঁ কিন্তু আমাৰ গা মূৰ বেয়া হ'লে আমাৰ ওচৰতে স্বাস্থ্যকেন্দ্ৰ আছে তালৈ যাওঁ এইহেলে তেনেকৈয়ে যদি মানুহ চলে তেতিয়া আমাৰ নিজৰ স্বাস্থ্যটো নিজেই ভালে ৰাখিব পাৰিম আৰু সেইকাৰণে আমাৰ প্ৰায় আমাৰখন গাঁৱত বাৰু তেনেকুৱা হেৰি নাখায় দেই ৰাগিয়াল বস্তু তেনেকুৱা ল'ৰা ছোৱালীয়ে ব্যৱহাৰ নকৰে আমাৰ ইয়াত ল'ৰা ছোৱালীবিলাকো ভাল আৰু পঢ়া শুনা যথেষ্ট ইয়াত হেৰি আছে ল'ৰা ছোৱালী আছে আৰু খেতি পথাৰতো তেনেকৈ গুৰুত্ব দিয়ে প্ৰত্যেকৰ ঘৰতে খেতি আছে বাৰীত এতিয়া আমাৰ সৌ তামোল পাণৰ ফালৰ পৰা আমি প্ৰায় দোকানৰ পৰা কিনিবই নালাগে বাৰীত কিছুমানৰ যেনেও ঘৰত চলিবলৈ তামোল দহজোপা বা পাঁচজোপা আছে পাণ আছে তেনেকৈ দুজোপা এজোপা নথকা ঘৰতো ওচৰৰ ঘৰৰ পৰাই কিনি কুটি নিয়ে তেনেকৈ শাক পাচলিৰ ক্ষেত্ৰতো কোনোবা এঘৰে যদি কৰিব পৰা নাই ওচৰৰ কোনোবা এঘৰে কৰে তেওঁলোকৰ সাৰ নিদিয়া পাচলি তেওঁলোকৰ পৰাই কিনি কুটি আনে প্ৰায় তেনেকৈয়ে আমাৰ ঘৰৰ চলোঁ বস্তু ব্যৱহাৰ কৰে তেনেকৈ কিনা বস্তু ব্যৱহাৰ নকৰে আৰু তেনেকৈ যদি প্ৰত্যেকেই চলে বা নিজে শাক এজোপা কৰি খাবলৈ যদি যত্ন কৰে তেতিয়া আমাৰ নিজৰ স্বাস্থ্যটো আমি নিজেই ভালে ৰাখিব পাৰিম বা ভালে থাকিব যেতিয়া আমি লোকৰ ওপৰতে নিৰ্ভৰ কৰোঁ আমাৰ স্বাস্থ্যটো বেয়া হ'বই আৰু গতিকে তেনেকুৱাই কথা আৰু প্ৰায় আমি নিজেই কৰোঁ বাৰু খেতি আমাৰ খেতি এতিয়াও আমি লাই মূলা কৰিবলৈ বাৰু মাটি উলিয়াইছোঁ এতিয়া তেনেকৈ সৌ আৰু খোৱাটো এতিয়া নিজৰ বস্তুকে খাই আছোঁ গতিকে সেই তেনেকুৱা আৰু ড্ৰাগছ চ্ৰাগছবিলাক বা মদ চদবিলাক আমাৰ মানুহে নেখায় আমি নেখাওঁ সেইটো বস্তু ইয়াত ব্যৱহাৰ নাই বাৰু কিন্তু নথকা খাতিৰত আমাৰ স্বাস্থ্যটো বাৰু ভাল হৈ আছে এহেলে গৰু গাই আৰু পুহিছোঁ যেতিয়া আমাৰ ঘৰতে গাখীৰ অকণ থাকে প্ৰায় গাখীৰ অকণো পাওঁ মাজে সময়ে আমি পাৰিলে এতিয়া দুই তিনিজনী গৰু কিছুমানে পোহে বা চাৰি পাঁচজনী গৰু পোহে আৰু কিছুমানে জাৰ্চি গৰু পোহে জাৰ্চি গৰুৰ গাখীৰটো বেছিকৈ পায় তেওঁলোকে বেচিবও পাৰে

ম'হ বাৰু সবেই পুহিব নোৱাৰে ম'হৰ লগত কষ্ট আছে বাৰু সৌ দলনিত থাকিব লাগে সেইবোৰ মানুহ যাৰ ঘৰত আছে তেওঁলোকে ম'হ চ'হ পুহিছে গাঁওখনত আমাৰ গাঁৱতে দুই তিনিঘৰ বা চাৰিঘৰ পাঁচঘৰ মানুহৰ ম'হ আছে এইবিলাক সৌ চাপৰিত ৰাখে ব্ৰক্ষ্মপুত্ৰ চাপৰিত তেনেকৈ তেওঁলোকৰ গোৱাল আছে তেওঁলোকে তেনেকৈ পুহিছে কিন্তু প্ৰায়সংখ্যক মানুহে আমাৰ গৰু গাই পোহে ছাগলী তাগলী পোহে আৰু তেনেকৈ বাৰীঘৰত নিৰ্ভৰ কৰে